মোৰ প্ৰিয় আহাৰ বুলিবলৈ বহুতো আছে তাৰে মাজত সকলোতকৈ প্ৰিয় দৈ আৰু চিৰা কিয়নো খৰখেদাকৈ ক'ৰবালৈ যাবলৈ হ'লে সহজে খাব পাৰোঁ সেইবাবে মই দৈ চিৰাটো প্ৰিয় আহাৰ বুলি বাছি থৈছোঁ